পশুধনক সাধাৰণতে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিবলৈ বহুতো ধৰণৰ উপায় অৱলম্বন কৰা হয় জীৱ জন্তুক নিয়মিত স্বাস্থ্য পৰীক্ষাও কৰা হয় পশুধনৰ সাধাৰণতে বেমাৰ আজাৰ পৰা বচাই ৰাখিবলৈ ইহঁতি থকা ঠাইবিলাক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে আৰু ইহঁতক সময়মতে খাবলৈ দানা পানী আদি দিব লাগে আৰু সন্ধিয়া সময়ত ইহঁতৰ গোঁহালিৰ ওচৰত জাক দিব লাগে আৰু সময়মতে ইহঁতৰ স্বাস্থ্য পৰীক্ষাও কৰাই থাকিব লাগে সাধাৰণতে গাঁৱলীয়া পৰিৱেশত ইহঁতক বেছিকৈ গাঁৱলীয়া ঔষধেই খুওৱা হয় যদি গাঁৱলীয়া ঔষধৰ পৰাও যদি ইহঁতে ভাল নাপায় তেতিয়া ভেটেৰিনেৰী ডক্তৰ ভেটেৰিনেৰীৰ পৰা ডক্টৰ মাতি আনি ইহঁতৰ চিকিৎসা কৰোৱা হয় তেনেদৰেই ইহঁতৰ স্বাস্থ্যৰ যত্ন লোৱা হয় আৰু ইহঁতৰ স্বাস্থ্য বেছিকৈ ভালে ৰাখিবৰ কাৰণে পশুপালকজনেও কিছুমান যত্ন ল'ব লাগে যেনে সময়মতে দানা পানী দিয়া সময়মতে পানী খুওৱা এনেকুৱা ধৰণৰ কিছুমান যত্ন ল'ব লাগে আৰু তাৰ পৰাই পশু পক্ষীবিলাক আগৰ বেমাৰ আজাৰ পৰা বাচি ৰাখে